এইবাৰ জন্মদিনটো অকণমান বহলোৱাকৈ পাতো বুলি ভাবিছোঁ ল'ৰাৰ জন্মদিন পঁচিছ অক্টোবৰত পৰিছে এইবাৰ ল'ৰাই এইবাৰ আমাৰ হায়াৰ ছেকেণ্ডেৰীও দিব আৰু তাৰ লগতে এষাৰ নামো পাতো বুলি ভাবিছোঁ অকণমান বহলোৱাকৈ পাতোঁ মানুহ অন্ততঃ পাঁচ ছশ মিতিৰে কুটুমে ওচৰ চুবুৰীয়াই সিহঁতি ইমান মানেই হ'বগৈ সেইকাৰণে গোটেইকেইজনে আজি বহি আলোচনা কৰিলো এষাৰ নাম পাতিবলৈ লগতে জন্মদিনটোৰ জন্মদিনৰো লগৰ ল'ৰাখিনিকো মাতিওৱা হ'ব ওচৰ চুবুৰীয়াও মতা হ'ব আৰু লগতে মিতিৰ কুটুম্বখিনিকো মতা হ'ব তাৰ বাবে আমি ৰেষ্টুৰেণ্টত এখন চাই কোনখনত মিঠাই অফাৰ পোৱা যায় কি অলপ ল'লে সেই কথাখিনিৰ পাই চা ভাল ধৰণে চাই দিবি আমি অন্ততঃ কি কি খোৱা ব্যৱস্থা কৰা হয় সেই কথাখিনিও আলোচনা কৰা হৈছে ধৰি ল আমি যদি অলপ ছশমান লালমোহন আৰু আঠ কেজিমান বৰ আঠ কেজিমান বুন্দিয়া ভুজিয়া আৰু লগতে কাজু বৰফিটো খোৱালে খোৱাই কাজু বৰফিও অৰ্ডাৰ দে যাতে কায কৰ্মখিনি ভালধৰণে আমি পাতিব পাৰোঁ ত' ভালদৰে যিহেতু এইবাৰ সি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো তাৰ মনটোও ভাল লাগক আৰু আমাৰ বিশ্বাস যদি কিবা বছৰেকীয়া দায় দোষো আছে সেইখিনিৰো খণ্ডন হ'ব পাৰে সেইবাবে আমি জন্মদিনটোৰ লগতে কিছু এভাগ নামৰো আয়োজন কৰোঁ তালৈ লগৰ পৰা ধৰি ওচৰ চুবুৰীয়া আৰু আমাৰ মিতিৰ কুটুমখিনিকো নিমন্ত্ৰণ কৰোঁ আৰু কোনোবা এখন ৰেষ্টুৰেণ্ট শ্যাম ছুইটে হওক বা পূজাই হওক সেইখন এইকেইখনতে গৈ তই ভাল কিমান অফাৰ পাৱ সেইটো চাবি যাতে আমি অলপ ম কম মূল্যত বস্তুখিনি ল'ব পাৰোঁ